ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি ক'লে দুৰ্গা পূজা দীপান্বিতা বৰদিন ঈদ বিহু ফাকুৱা দুৰ্গা পূজা আচলতে ষষ্ঠীৰ দিনাখন গোঁসানী পাতত তোলা হয় দেৱী সপ্তমী অষ্টমী নৱমী দশমী দশমীৰ দিনা পূজা দেৱীক বিসৰ্জন দিয়া হয় আৰু দীপাৱলী দীপাৱলী পোহৰ উৎসৱ দীপাৱলী সকলোৱে ঘৰে ঘৰে দীপাৱলী দিনাখন চাকি বন্তি জ্বলায় আৰু বৰদিন খ্ৰীষ্টানসকলৰ বিহু তাৰ চাৰ্চত তেওঁলোকে সেইদিনা চাকি বন্তি জ্বলাবলৈ মম জ্বলায় আৰু ঈদৰ দিনা তেওঁলোকৰ মুছলিমসকলে ঈদৰ দিনাখন মছজিদত গৈ সমূহীয়া নামাজ পঢ়ে আৰু বিহু বিহু আমাৰ অসমীয়া অসমৰ জাতীয় উৎসৱ বিহু তিনিটা বিহু মাঘ বিহু বহাগ বিহু কাতি বিহু ফাকুৱা ৰঙৰ উৎসৱ ফাকুৱাৰ দিনা সকলোৱে সৰু সৰুৰপৰা ডাঙৰলৈ ৰং ধেমালি কৰে ফাকুৱা সানি